পুৰণি গীত আৰু বৰ্তমান সময়ৰ গীতসমূহৰ মাজত আকাশ পাতাল পাৰ্থক্য পাৰ্থক্য পৰিলক্ষিত হয় মোৰ অৱশ্যে নতুন গীত সমূহতকৈ পুৰণি গীতসমূহহে বেছি প্ৰিয় পুৰণি গায়ক যেনে ভূপেন হাজৰিকাদেৱ জয়ন্ত হাজৰিকা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা এইসকলৰ গানসমূহ মোৰ অতিকৈ প্ৰিয় কিয়নো এই গানসমূহ সুমধুৰ অর্থপূর্ণ এই গানসমূহৰ তাল মান অতি উচ্চ পৰ্য্যায়ৰ এই এই গীতসমূহ প্ৰত্যেকটো গীতৰে এটা এটা বিশেষ অর্থ ওলায় ইয়াৰ উপৰি ডক্টৰ ভূপেন হাজৰিকা দেৱৰ মানুহে মানুহৰ বাবে গানটো মোৰ অতি প্ৰিয় প্ৰিয় হোৱাৰ কাৰণ হ'ল এই গানটোত তেওঁ যোনটো ভাৱ প্ৰকাশ কৰিছে মানুহে মানুহৰ বাবে তেওঁ যোনটো ভাৱ দেখাইছে ই মোক অতিকৈ মোহিত কৰে ইয়াৰ উপৰি এই গীতসমূহত বিভিন্ন সাংগীতিক সজুঁলি কম ব্যৱহাৰ দেখা যায় তেওঁলোকে বিশেষকৈ তাবলা হাৰমনিয়াম বাঁহী আদিহে ব্যৱহাৰ কৰিছিল কিন্তু আধুনিক গীতসমূহ যদি আমি চাওঁ এই গীতসমূহত বিশেষ অর্থপূৰ্ণ নহয় ইয়াত সাধাৰণ কিছুমান বিষয়ৰ ওপৰতহে গুৰুত্ব দি গানটো লিখা হয় আৰু ইয়াত বাদ্য যন্ত্ৰ অধিক ব্যৱহাৰ কৰা হয় যাৰ ফলত শুনিবলৈ ইয়াত শ্ৰুটি মধুৰ নহয় গানসমূহ ইয়াত কীবোৰ্ড ড্ৰাম আদি ব্যৱহাৰেই ইয়াক মান কমে